হেল্ল' ভাইটি কালি মোৰ দুটা ৰিলেটিভ এই ভেটাপাৰাৰ পৰাই নলবাৰী আহিব তুমি দহটা বজাত পিক আপ কৰিব পাৰিবানে আৰু পইছা কিমানমান পৰিব থৈ আঁহোতে মোক জনাবাছোন